হেল্ল' হয় অঁ বাইদেউ আপোনাক যে মই আপোনাৰ দোকনৰ পৰা যে মই অলপ কিবা কিবি বস্তু লওঁ এই গেলামালবিলাক আপুনি ইমান দামো লয় আৰু বস্তুবিলাক অতি সোনকালে বেয়া হৈ যায় দেখোন আলুবিলাকো দুইদিন পিছতে খাবই নোৱাৰি পচি যায় গেলি যায় এইবিলাক পেলাই দিব লাগে তাৰ পিছত পিঁয়াজো আনিছিলোঁ পিঁয়াজবিলাকো দুইদিন দুইদিন পিছতে বেয়া হৈ যায় পচি যায়

অঁ অঁ অঁ অঁ সেই এনেকুৱা আগত পৰা আনিছোঁ কিন্তু বেয়া পোৱা নাছিলোঁ এইবাৰ হে বেয়া পালোঁ বস্তুখিনি অঁ অঁ

নাই নাই নেলাগে সলাই দিব নালাগে এনেই কৈছোঁ আৰু কথাটো মানে আপোনাৰ দোকানৰ পৰা যিহেতু আনিয়েই থাকোঁ সেইকাৰণে আৰু বেয়া হোৱাৰ কাৰণে বেয়াও লাগিছে পইচাবিলাকো গৈছে বস্তু অঁ অঁ অঁ পইচাটো

নাই নাই বাকীখিনি ঠিকেই আছে কিন্তু মানে এই আলু পিঁয়াজ এইবিলাক অলপ অলপ আৰু বেয়া হৈছে পচি গৈছে সেইটো হয়

নাই বাকীবিলাক ঠিকে পাইছোঁ মই বেয়া পোৱা নাই এতিয়ালৈ অঁ ঠিকে আছে সেইবিলাক ঠিকে আছে কিন্তু মানে বেয়া পালোঁ অলপ সেই কাৰণে অলপ ক'ব লগা হ'ল

অঁ সেইকাৰণেটো কিনি অনা বস্তু

মই অলপ খালোঁৱে অনাৰ পিছত এদিন খালোঁ মই তাৰ পিছত থৈ দিয়াতেহে বাকীখিনি বেয়া হৈ গ'ল সেইকাৰণে আৰু বাকীখিনি পেলাই দিলোঁ আৰু বেয়া যিখিনি অঁ বাৰু দিয়কচোন মই দিয়ক দোকানত